হেল্ল' অঁ বৌ অঁ ক'ত যাব টেঞ্চতে যাবল নহ'লে ডিকাউণ্টো চলি আছে কিবা কিবি অঁ আপোনাৰ বাই ওৱান গেট ওৱান ছেভেণ্টি পাৰ্চেণ্ট এনেই কাৰ কাৰণে লম বুলি ভাবছে আপুনি অঁ তাতে আমি বাহিৰৰ পৰা দোকানৰ পৰা কিনি লম অঁ বাকী কুৰ্তা আছে আপোনাৰ ডিছকাউণ্টত পাই যাব তাতে ভাল ভালেই আছে কালি অঁ কালিটো আছে কালিয়ে যাম দিয়ক নহ'লে বাৰটামান চাৰে এঘাৰটা বাৰটামানত অঁ আৰু আৰু অঁ বাকী কালি দিছে ন কালি চাৰে এঘাৰটা মানত যাম ময়ো ময়ো কিবা কিবি চাওঁ অলপ ময়ো চাব লগা আছে এনে দাদাৰ দাদাৰ কাৰণেও ল'ব পাৰে ট্ৰেক পেণ্ট কিবা কিবি তাতেও ডিচকাউণ্ট চলি আছে ফিফটি পাৰ্চেণ্ট অঁ দাদাৰ কাৰণেও পাই যাব কাৰণে পেণ্ট জেকেট এইবিলাক চবতে ডিছকাউণ্ট চলি আছে তাতে গ'লে ভাল বহুত সুবিধা হয় আৰু ডিছকাউণ্ট চলিয়ে থাকে না অঁ ঠিক আছে কালি যাম দিয়ক বৌ